অঁ ছাৰ নমস্কাৰ ভালে আছে অঁ মই ছাৰ আপোনাৰ অংকিতা যে অংকিতাৰ মাকে কৈছোঁ অঁ ছাৰ মানে মই কথা এটা সুধোঁ বুলি ফোন কৰিলোঁ ব্যস্ত আছে নেকি বাৰু অঁ অঁ মানে ছাৰ কালি ফাৰ্ষ্ট ইউনিটৰ ৰিজাল্ট দিলে বুলি কোৱা শুনিছিলোঁ ৰিজাল্টৰ বিষয়ে অকণমান তাৰ বিষয়ে জানিব বিচাৰিছোঁ ছাৰ হয় হয় ছাৰ ৰোল নম্বৰ ছাৰ ফ'ৰ্টি হয় হয় কম পাইছে ন হয় হয় ছাৰ দিব লাগিব অঁ হয় হয় হয় হয় ছাৰ টিউশ্যন ছাৰ এতিয়ালৈকে দিয়া হোৱা নাই বাৰু খালি দিম বুলি ভাবিছোঁ যিহেতু তাইৰ অকণমান ৰিজাল্টটো বেয়া হৈছে মানে অকণমান টিউশ্যনটো দিয়াৰ কথা ভাবিছোঁ ছাৰ বেয়া নেপায় যদি আপুনি অকণমান চাই দিব পাৰিব নেকি বাৰু তাইক

অঁ হয় হয় ছাৰ হয় হয় ছাৰ হয় হয় ছাৰ আপুনি অকণমান সময়টো মিলাবলৈ চাবচোন অঁ আপুনি অকণমান সময়টো মিলাই চালে মানে তেতিয়া আৰু আমিও তাইক টিউশ্যনটো আপোনাৰ ওচৰতে দিম বুলি ভাবি থৈছোঁ তায়ো আপোনাৰ ওচৰতে অকণমান পঢ়িবলৈ ভাল পাব তায়ো কৈ থাকে আপোনাৰ কথা কয় বাৰু যথেষ্ট কৈ থাকে তাই